কেন্সাৰ আৰু হৃদৰোগৰ ভিতৰত বৰপেটা অঞ্চলত মাত্ৰ কেন্সাৰ ইনষ্টিটিউট এখন নতুনকৈ স্থাপন হৈছে টাটাৰ কেন্সাৰ ইনষ্টিটিউট কিন্তু হৃদৰোগৰ বাবে ইয়াতে তেনেকুৱা বিশেষ সুবিধা নাই ইয়াতে হৃদৰোগ হ'লেএ মাত্ৰ প্ৰাথমিক চিকিৎসাখিনি ইয়াতে কৰা হয় তাৰ বাহিৰে ইয়াতে হৃদৰোগৰ কোনো ধৰণৰ ভাল চিকিৎসা একো নাই আৰু সেই হৃদৰোগ হোৱা মানুহখিনিৰ লগেলগে গুৱাহাটীললৈকে ৰেফাৰ কৰা হয় আৰু এনেকৈ ৰেফাৰ কৰোঁতেই তিনি ঘন্টা চাৰি ঘন্টা গুৱাহাটী পাওঁতে লাগি যায় আৰু তাৰ ফলত সেই মানুহখিনিৰ আধ বাটতেই বহুত মানুহৰ বহুত ৰোগীৰ মৃত্যু হৈ যায় ই আৰু ইয়াত যিহেতু কেন্সাৰ ইনষ্টিটিউট কেন্সাৰৰ চিকিৎসা কৰা হয় তথাপিটো ইয়াতে সম্পূৰ্ণ সুবিধা হৈছে বুলি ক'ব নোৱাৰি ডাইলেচিচৰ ব্যৱস্থাও ইয়াতে সম্পূৰ্ণৰূপে নাই কেম' চেম'ৰ ব্যৱস্থা আছে কিন্তু আনবিলাক ইয়াতে কেন্সাৰৰ মাত্ৰ কেন্সাৰৰ কাৰণে যিখন ইনষ্টিটিউট আছে সেইখনেই এটা লেখতলবলগীয়া অনুষ্ঠান এটা হৈছে যদিও আৰু ইয়াতে বহুতখিনি কিবা কিবি কৰাৰ বহুতখিনি উন্নত কৰাৰ স্ক'প আছে গতিকে সেইখিনি বা বহুতখিনি কৰাৰ ইয়াতে সুবিধা আছে সেইখিনি কৰিলেহে মানুহখিনি আৰ এই অঞ্চলৰ মানুহখিনিয়ে সম্পূৰ্ণ সুবিধা বুলি পাব বুলি ভাবোঁ আৰু বিশেষকৈ হৃদৰোগৰ কাৰণে ইয়াতে আচলতে এখন ভাল চিকিৎসালয় স্থাপন কৰাৰ অতিকে প্ৰয়োজন যিহেতু আজিকালি হৃদৰোগ এটা আজিকালি মানুহবিলাকৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে এটা সঘনে আহি থকা এটা বিপদৰ দৰেই হৈছে প্ৰায় লোকৰ প্ৰায় সকলো লোকৰে হৃদৰোগ বা এনেকুৱা হৃদৰোগজনিত যিবিলাক সমস্যা সেই সমস্যাবিলাক আজিকালি সময়ত প্ৰায়ে দেখা দিয়ে আৰু সেইকাৰণে আচলতে এই এনেকুৱা হৃদৰোগ চিকিৎসাৰ বাবে ইয়াত এখন ভাল চিকিৎসালয় প্ৰতিষ্ঠা কৰাটো বহুত জৰুৰী আৰু অন্যথাই ইয়াৰ মানুহখিনি সদায় বঞ্চিত হৈ থাকিব বিশেষকৈ হৃদৰোগজনিত ৰোগৰ ৰোগীসকলে এতিয়ালৈকে এনেকেই হয়তো ইয়াতে সমস্যাৰ সন্মুখীন হৈ থাকিব লাগিব আৰু কিছুদিন আগতে মোৰ লগত তেনেকুৱা ঘটনা এটা ঘটিছে মোৰে সম্পৰ্কীয় ব্যক্তি এগৰাকী হৃদৰোগত আক্ৰান্ত হ'ল আক্ৰান্ত হোৱা পিছতে ইয়াৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজলৈ লগে লগে লৈ অহা হ'ল তেওঁলোকে সামান্য চিকিৎসাপাতি প্ৰাথমিক চিকিৎসা যিখিনি আছিলে সেইখিনি কৰিয়ে তেওঁলোকে গুৱাহাটীলৈ ৰেফাৰ কৰে যিহেতু ইয়াতে তাৰ বাহিৰে আৰু ইয়াতে কৰিবলগা আচলতে বিশেষ ধৰণৰ চিকিৎসা পদ্ধতি একো নাইয়েই গতিকে এইটো হৈছে মোৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু সেই মানুহজনক এই তিনি ঘন্টা চাৰে তিনি ঘন্টাৰ বাট গাড়ীৰে নি পেলাই গুৱাহাটী পাবলৈ থাকোতেয়ে আধ বাটতে তেওঁৰ মৃত্যু হৈ যায় যদি এনেকুৱা এনেকুৱা প্ৰত্যেকৰোগীতে হোৱাটো প্রায় আমি শুনি থাকোঁ বা দেখি থাকো গতিকে এই কাৰণেই আচলতে ইয়াতে বিশেষকৈ হৃদৰোগৰ কাৰণে এখন ভল প্ৰতিষ্ঠান গঢ় লৈ উঠাটো বহুত জৰুৰী